অঁ আপুনি গগৈ ছাৰ গগৈ ছাৰ হয় নাই অঁ আমাৰ ইয়াত মই পগে আমাৰ পগে মই ইয়া পা কৈছোঁ বাইদেউ এজনীয়ে অঁ মই আমাৰ ইয়াত প্ৰগেম এটা পাতিছে বিহু সুৰক্ষা সমিতিত আপোনাক বিচাৰকক পাত হেৰি নিমন্ত্ৰণ কৰিব পাৰিম বুলি ভাবিছোঁ পাৰিবনে এটো এপ্ৰিলৰ প্ৰথম সপ্তাহতে হ'ব তাৰিখটো দু দুই তিনি চাৰি অঁ পাৰিব অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে পাৰিব বুলি আশা ৰাখিলোঁ আৰু অঁ ঠিক আছে